হয় হয়

অ অ কোৱাচোন ভাল কথা অ হয়

হয় হয় হয় অ মই মই মই চিনাকীৰ ভিতৰত দুই এজন আছে এই বৰ ধূপধৰাত আছে ধূপধৰা এইফালে কোকৰাঝাৰৰ ফালে তাত তাতে এগৰাকী আছিলে জেউতী আৰন্ধৰা মই তেওঁক যদি লগ পাওঁ তেওঁৰ তেওঁৰ যদি নম্বৰটো ওলিয়াব পাৰোঁ মই খুব সোনকালেই আপোনাক দি দিম আৰু আৰু ৰঞ্জনা ব্ৰহ্ম আছে তাইও ক'ব পাৰিব তেওঁৰ ফোন নম্বৰ মোৰ ওচৰত আছে মই দিব পাৰিম সেইখিনি মানুহক লগ পালে আপুনি খুব ভাল পাব তেওঁলোকে নিজক অ

হা হয় অ কিছুমান অ তেওঁলোকে কিন্তু মোৰ লগত ফ্ৰেণ্ডলি যিবোৰ কথোপকথন হয় তেওঁলোকে কয় আমাৰ যেতিয়া আমাৰ ফেষ্টিভেল হ'ল বড়োলেণ্ড ফৰ্ম হোৱাৰ লগে লগে আমাৰ কালচাৰটো আমি আমাৰ বেছি প্ৰকট কৰিবলৈ বেছি দেখুৱাবলৈ সুবিধা পালোঁ সেইটো আকৌ বেছি আগ্ৰহী ভূমিকা লোৱা আগবাঢ়ি যোৱা কাৰণে কিছুমান আমাৰ যিটো পুৰণা চলি অহা অসমীয়া কালচাৰ সেইটো মানুহে কিছু লুথিতও হৈছে সেইবিলাক অলপ গুপুতভাৱে থাকি যায় আৰু কথা এনেকুৱা ধৰণৰ কথাবিলাক শুনিব পাইছিলোঁ আপুনি চাগৈ তেওঁলোকৰ লগত কথা পাতিলে একেবাৰে ডিটেইলছ মানে খুব ক্লিয়েৰলি খুব সম্পূৰ্ণভাৱে স্পষ্টকৈ জানিবলৈ পাব অ ঠিক আছে ঠিক আছে অ অ